হেল্ল' ওম এনে আছোঁ অ ছিলড্ৰেন পাৰ্কলৈ যাবা মানে মোৰ লগৰ কেইজনেও কৈছে মানে ৰাহুল তোমাৰ এই গোটেইকেইজন যে আছে এই ডিব্ৰুগড়ত এই গোটেইকেইজনে মোক কৈ আছে মানে যাম যামকে অ অ যাব পাৰিতো অলপ গধূলীকৈ যাম দেই গ'লে

অ কিহত যাবা অ গাড়ী আমাৰ বৰ্তাহঁতৰ আছে কিন্তু গাড়ী এখন সেইখনক কৈ দিম নেকি মই ভাড়া নালাগে ভাড়া নালাগে তেলটো ভৰালেই হ'ল মই তেলটো মই দিম দিয়া তেলটোৰ পইচা হ'ব

অ ফুৰিবলৈ যাব ইচ্ছা আছিলে এই গৰমতে তোমাৰ ঠাণ্ডাদিনৰ ভাল লাগে মানে

অ মই মোৰ লগৰ কেইজনক ক'ম তুমি তোমাৰ লগৰ কেইজনক ক'বা দেই আমাৰ ঘৰলে আহিলে হ'ল গোটেইকেইজনে একেলগে

অ ঠিক আছে মোৰ লগৰ কেইজনক মই কৈ দিম দেই ঠিক আছে গধূলি লগ পাম দেই অ